অ ভজন মণ্ডলী আছে ভজন মণ্ডলী বুলি নহয় আচলতে তেওঁলোকে কীৰ্তন বুলি কয় আচলতে কিন্তু কথাটো হ'ল তেওঁলোকে সেই গধূলি গধূলি গোটেইকেইটাই আচলতে লগ খায় লগ খাই পেলাই ভালকৈ বঢ়িয়াকৈ কিন্তু তেওঁলোকৰ তাল মিল বিৰাট ধুনীয়া আৰু তেওঁলোক সংগীতৰ বা মিউজিকৰ কোনো ফৰমেল ট্ৰেইনিং তেওঁলোকে আজিলৈকে লোৱা নাই কিন্তু তেওঁলোকে যিধৰণে তেওঁলোকৰ গানসমূহ প্ৰদৰ্শন কৰে মেইনলি তেওঁলোকৰ অভিয়্যাচলি ভক্তিমূলক হয় ভজন মণ্ডলী যিহেতু আৰু আমাৰ গাঁৱত এটা মন্দিৰ আছে মন্দিৰটোৰ কাষতে এডাল মস্ত বাকৰি গছ আছে বহুত পুৰণা মোটামুটি শ বছৰমান পুৰণা তাৰে সেইখন এখন থান হেন মানে সেই থানৰ সেইখিনি ধুনীয়াকৈ পকা কৰি থোৱা আছে পকা কৰি থোৱা পকা কৰা জেগাখিনিত গোটেইখিনি বহে ঘূৰণীয়া হৈ গছডালৰ চাৰিওফালে তাহাঁতে তাতে গোটেইখিনি বয়সস্থ মানুহ তেওঁলোকে তাতে চিলিম টানে ভাং খায় ভাং খাই বা কিছুমানে মলা ভাঙো খায় খাই তেওঁলোকে গান চান গায় আৰু তেওঁলোকৰ গোটেই পৰিৱেশটো বিৰাট ধুনীয়া বিৰাট ভাল লাগে কি বাদ্যযন্ত্ৰ বজায় তেওঁলোকৰ মেইন থাকে নাগাৰা ধোলকি তাৰপিছত মৃদংগ আৰু তাল সেয়ে